শিশুসকলক অসমীয়া ভাষা শিকোৱাটো এইটো এটা বহুত বহুতেই গুৰুত্বপূৰ্ণ হয় জাষ্ট গুৰুত্বপূৰ্ণ নহয় এইটো মেণ্ডাটাৰী লাগে যাতে চব শিশুৱে অসমীয়া ভাষা শিকিব পাৰে লিখিব পাৰে পঢ়িব পাৰে চ' সেইটো বস্তু চব অসমীয়া মানুহে ভালকৈ বুজি ল'ব লাগে যে অসমীয়া ভাষা অসমীয়া সংস্কৃতি অসমীয়া আমাৰ অসমীয়া জাতিটোৰ যিটো স্ৱাভিমান অসমীয়াৰ যিটো সৃষ্টি যিটো অসমীয়া হিচাপে আমি যিমান যি কৰিছোঁ আজিলৈকে চ' সেইটো ৰক্ষা কৰোঁতে বা সেইবিলাক আমি অসমীয়া ভাষাৰ গল্প সাহিত্য় কবিতা অসমীয়া ভাষাৰ যদি শিশু শিশু এজনে পঢ়িব নাজানে বা লিখিব নাজানে তেনেহ'লে আমাৰ অসমীয়াৰ সেই আপুৰুগীয়া সৃষ্টিবোৰৰ কি হ'ব সেইটো এটা বহুত ভাবিবলগীয়া গুৰুত্বপূৰ্ণ কথা চ' এনেকুৱা বহুত ল'ৰা ছোৱালীয়ে এতিয়া মোৰ লগৰ যিবিলাক লগ পাওঁ মই এনেকুৱা বহুত দেখিছোঁ যে সিহঁতে অসমীয়া ভাষা পঢ়িব নাজানে দে কেন'ট ৰীড সিহঁতে জাষ্ট ক'ব পাৰে অসমীয়া ভাষা কয় জাষ্ট সেইটো কোৱাৰ কাৰণে কাৰণ সিহঁতে সৰুৰপৰা অসমীয়া ভাষা কৈ আহিছে সেইটো কাৰণে বাট দে কেন'ট ৰীড কাৰণ সিহঁতক স্কুলত শিকোৱা হোৱা নাই অসমীয়া ভাষা পঢ়াটো বা অসমীয়া ভাষা লিখাটো সেইটো বহুত গুৰুত্বপূৰ্ণ হয় এজ এ অসমীয়া অসমীয়া হিচাপে আমি সেইটো বহুত গুৰুত্ব সহকাৰে ল'ব লাগে যে মোৰ ল'ৰা ছোৱালী অসমীয়া ভাষা শিকক অসমীয়া ভাষা লিখক আজিকালি চবৰ মানে পেৰেঞ্চৰ যিবিলাক যিটো ক্ৰেজ দেখিছোঁ ইংলিছৰ প্ৰতি যে মোৰ বাচ্চাই ইংলিছ ক'ব লাগিব সিহঁতে সদায় ইংলিছতেই কথা পাতিব লাগিব অসমীয়া নক'বা ঘৰত চ' দেট ইজ টোটেল এণ্ড আটাৰ ন'নচেঞ্চ সেইটো একদমে বহুত বেয়া বস্তু ইংৰাজী গুৰুত্বপূৰ্ণ হয় মই নকওঁ যে ইংৰাজী ভাষাটো শিকিব নালাগে কিন্তু এনেকুৱা নহয় যে মানুহে জীৱনভৰ এটা ভাষাতে এটা ভাষাই কৈ থাকিব বা ইংৰাজী শিকিলেহে সি মানুহ বা ইংৰাজীটোয়ে গুৰুত্বপূৰ্ণ বাকী একো ভাষাই শিকিব নালাগে এইটো নহয় আমি বেলেগ দেশৰপৰা শিকিব লাগে কিছুমান এনেকুৱা দেশ আছে য'ত অকল মাতৃভাষাটো ব্যৱহাৰ কৰে বেলেগ ভাষা ভাষা সিহঁতে কেতিয়াও তাত ব্যৱহাৰ নকৰে কিন্তু আমি অসমীয়া বহুত মানুহো এনেকুৱা দেখিছোঁ যে একদম তাৰ উল্টা একদম তাৰ উল্টাটো কৰি আছে সিহঁতে ইংৰাজী ক'ব জানিলে বেছি মানে মডাৰ্ন বেছি কুল তেনেকুৱা টাইপৰ বুলি ভাৱে কিন্তু দেট ইজ সেইটোও বহুত বহুত ভুল হয় ভুল ধাৰণা হয় মানুহৰ অসমীয়া মাতৃভাষাটো সেইটো গৌৰৱেৰে ক'ব লাগে যে মই মোৰ মাতৃভাষাটো মাতৃভাষাটোত মই অভিজ্ঞ মোৰ মাতৃভাষাটো মই জানো ভালকে মোৰ অসমৰ যি ভাষা সেইটো ভাষাটো মই গোটেইখিনি জানো আপুনি প্ৰাউড ফিল কবিৰ লাগে সেইটো কথাক লৈ সেইটো কথাক লৈ মানুহে নাজানো দেট ইজ এ ভেৰি থাৰ্দ ক্লাছ মেণ্টেলিটি যে অসমীয়া মানুহে মানে অসমীয়া ভাষাক লৈ পেলাই হেৰি কৰে যে অসমীয়া নক'বি ইংৰাজীতে কথা পাতিবি দেট ইজ বহুত এটা ন'নচেঞ্চ মেণ্টেলিটি হয় মই সেইটো কম ন'নচেঞ্চ এণ্ড ষ্টুপিড বহুত মুৰ্খ হয় তেওঁলোক যিসকলে নিজৰ শিশুসকলক এইবিলাক শিকাই যে অসমীয়া ভাষা নক'বা বা ইংৰাজীতে কথা পাতিবা চ' সিহঁতে জানিব লাগে ভাষাৰ গুৰুত্বপূৰ্ণতা কি কিমান গুৰুত্বপূৰ্ণ নিজৰ ভাষা নিজৰ সংস্কৃতিটো বচাই ৰখাটো কাৰণ আমি যদি এতিয়া অসমীয়া ভাষা যদি পঢ়িবলৈ শিকিবলৈ লিখিবলৈ পাহৰি যাওঁ আমাৰ অসমীয়া জাতিটো ক'ত বাচি থাকিব অসমীয়া জাতিৰ একো অস্তিত্বই নাথাকিব তেতিয়া তেতিয়া টোটেলি এটা না অসমীয়া না ফ্ৰম ইংলেণ্ড মানে তোমাৰ অস্তিত্ৱ একো নাথাকিব তেতিয়া তুমি নিজকে অসমীয়া বুলি চিনি চিনাকী দিব নোৱাৰিবা বা তুমি নিজকে ইংৰাজ বুলিও চিনাকী দিব নোৱাৰিবা কাৰণ তুমি সেইটো নহয় তুমি হৈছা অসমীয়া চ' অসমীয়াত যিটো তুমি হয় সেইটোৰ অস্তিত্ৱটো ৰক্ষা কৰিবলৈ এতিয়া শিকা সেইটো ক'বলগা কথা নহয় সেইটো নিজে উপলব্ধ কৰিবলৈ উপলদ্ধি কৰিবলগীয়া কথা সেইটো যদি তুমি উপলদ্ধি কৰা নাই তুমি তোমাৰ ব্ৰেইনত একো নাই অৱভিয়াচলি একো তুমি ভাবিব নোৱাৰা ভাবিব পৰা শক্তি বা ভাৱিব পৰা ক্ষমতা হেৰাই গৈছে তুমি বেলেগৰপৰা দেখি পেলাই বেলগৰ শিকি পেলাই তুমি নিজৰ ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰি আছাঁ তোমাৰ নিজৰ একো ব্য়ক্তিত্ব নাই নিজৰ একো হেৰি নাই একোৱেই নাই অৱভিয়াচলি সেইটো কাৰণে তুমি এইটো মুৰ্খামি কৰিব পাৰিছা চ' মই সকলোকে ৰিকুয়েষ্ট সেইটোৱেই কৰিব খুজিম যে নিজৰ ভাষাক লৈ নিজৰ জাতিক লৈ নিজৰ হেৰিক লৈ চব ইট ইজ বহুত বহুত বহুত বহুত বেচি ইম্পৰটেণ্ট হয় সেইটো বিষয়ত আমি সজাগ হোৱাটো কাৰণ সদায় যদি এনেকৈ চলি থাকে আমি নিজৰ অস্তিত্ব হেৰুৱাই পেলাম গতিকে আমাৰ যিটো নৱ প্ৰজন্ম আছে নৱ প্ৰজন্ম আমাৰ ভাষা শিক্ষা সংস্কৃতি এইবিলাকৰ জ্ঞান দিয়াটো আমাৰ নিজৰ ফালৰপৰা বহুত দৰকাৰী বহুত দৰকাৰী